স্কুলত ভেকেশ্যনত পাঠদান দিয়াটো খুবেই প্ৰয়োজনীয় বুলি ভাবোঁ কিয়নো আজিকালি সকলোৱে চাকৰি এটা কৰাতো সম্ভৱ নহয় সেইকাৰণে ভেকেশ্যনেলত কাঠৰ কাম ক্লাইমবিংচ চিলাই হাঁহ কুকুৰা পালন পশুপালন আদি পাঠদান দিব লাগে যিহেতু দেখা যায় যে ভেকেশ্যনেলত ছাত্ৰ ছাত্ৰী সকলক ফুৰাবলৈ লৈ যায় ফুৰাবলৈ লৈ গৈ তেওঁলোকে বেছি জ্ঞান অৰ্জন কৰিব নোৱাৰে এনেধৰণৰ যদি পাঠদান তেওঁলোকক দিয়া হয় তেতিয়া তেওঁলোকে আগলৈ নিজে কৰ্ম কৰি খাব পাৰিব বেকাৰ হৈ বহি থাকিবলগীয়া নহয় এতিয়া চিলাই কাম যদি শিকায় তেতিয়া তেওঁলোকে এখন ইণ্ডাষ্ট্ৰী খুলিব পাৰিব আৰু সেইখনৰ জড়িয়তে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিব পাৰিব তেওঁলোকক যদি হাঁহ কুকুৰা পালন পশুপালন আদিৰ শিক্ষা দিয়া হয় তেতিয়া তেওঁলোকে এখন ফাৰ্ম খুলিও জীৱিকা নিৰ্বাহ কৰিব পাৰিব